প্ৰযুক্তিয়ে আধুনিক মানৱ সভ্যতাৰ জীৱন অতি সহজ কৰি পেলালে আৰু আদিম যুগত যেতিয়া মানুহে শিলে শিলে ঘঁহাই জুইৰ আৱিষ্কাৰ কৰিছিল তেতিয়াই আচলতে প্ৰযুক্তিৰ আৰম্ভণি ঘটিছিল তাৰপিছত চকাৰ আৱিষ্কাৰে মানুহৰ জীৱনক অভিনৱ ধৰণে সলনি কৰি পেলালে মানুহৰ মানুহে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ চকাৰ ব্যৱহাৰ অৰ্থাৎ সেই সময়ত গৰু গাড়ী বা ঘোঁৰা গাড়ী ব্যৱহাৰ কৰিছিল আৰু আজি আধুনিক যুগত গাড়ী মটৰৰ জৰিয়তে মানুহ ইঠাইৰ পৰা সিঠাইলৈ যাবলৈ সম্ভৱ হৈছে সেইদৰে এৰোপ্লেনৰ আৱিষ্কাৰে মানুৱ জীৱনক অত্যন্ত সুচল কৰি পেলালে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে আমি প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে আমাৰ বিভিন্ন কামসমূহ সহজ কৰি পেলাওঁ প্ৰযুক্তিৰ এই আৱিষ্কাৰসমূহে মানুহৰ জীৱনক অভিনৱ ধৰণে আগুৱাই নিছে বিদ্যুতৰ আৱিষ্কাৰে মানুহক ৰাতিৰ অন্ধকাৰৰ পৰা পোহৰৰ জৰিয়তে মানুহৰ কাম কাজ ৰাতিও বজাই ৰাখিবলৈ সক্ষম কৰি তুলিলে সেইদৰে মহাকাশ প্ৰযুক্তিয়ে আজিৰ সময়ত অত্যন্ত আগবাঢ়িছে মানুহে মহাকাশাতো নিজৰ বসতি স্থাপন কৰিবলৈ বুলি উদ্ভাৱনত ব্যস্ত হৈছে সেইদৰে প্ৰযুক্তিৰ বিভিন্ন উপাদানসমূহ যেনে ইণ্টাৰনেটৰ জৰিয়তে মানুহে আজি সমগ্ৰ পৃথিৱীখনকে এখন গোলকীয় গাঁৱলৈ পৰিৱৰ্তন কৰিছে বহু দূৰত থাকিও মানুহে ইজনে সিজনৰ লগত সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছে প্ৰযুক্তিৰ অৱদান কেৱল মানুহৰ জীৱনতে সমাপ্ত নহয় ই ইয়াৰ চৌপাশৰ পৰিৱেশটোকো নিজৰ নিজৰ খাদ্যৰ ভিতৰত আনিবলৈ সক্ষম কৰি তোলে প্ৰকৃতিৰ বিভিন্ন বিভিন্ন বিভিন্ন যেতিয়া ক্ষয় ক্ষতি কৰে প্ৰকৃতিয়ে তেতিয়া মানুহে বিজ্ঞানৰ সেই অৱদানবিলাকৰ ব্যৱহাৰ কৰি তাক নিৰামূল কৰিবলৈ সক্ষম হয়